তেইছ এক দুহেজাৰ তিনি এক তিনি ঊনৈছশ সাতান্নব্বৈ পাঁচ পাঁচ দুহেজাৰ সাত সাত এঘাৰ ঊনৈছশ চৌৰাশী এঘাৰ দহ ঊনৈছশ এক